আজিকালি বেছি ব্যৱহৃত এপবোৰ হৈছে আপোনাৰ হোৱাটচআপ ইনষ্টাগ্ৰাম ফেচবুক এনেধৰণৰ এইবোৰত মানে বেছি সময় নষ্ট কৰি আছোঁ আৰু সুবিধা অসুবিধাৰ লগতে আপোনাৰ প্ৰিয়জনৰ লগত কথা পাতিব পাৰি মেছেজৰ তাৰ লগত কথা পাতিব পাৰি সকলো ধৰণৰ কথা জানিব পাৰি কিন্তু কিছুমান অসুবিধা হৈছে দিনটো যদি লাগি থাকে তাতে এনেধৰণৰ এপবোৰত ত' অলপ অসুবিধাৰ সৃষ্টি হয়